আগৰ দিনৰ শিক্ষা ব্যৱস্থাটো আৰু বৰ্তমানৰ শিক্ষা ব্যৱস্থাটোৰ মাজত বহুত পাৰ্থক্য আছে কাৰণ আগৰ শিক্ষা ব্যৱস্থা আছিলে এটা সৰু প্ৰশ্ন নাজানিলেও আপুনি নিজৰ শিক্ষা গুৰুজনৰ ওচৰত হওক বা পিছদিনা স্কুলত শিক্ষা গুৰুজনৰ ওচৰত সেই প্ৰশ্নটো তেওঁক জনাব লাগিছিল যে ছাৰ এই প্ৰশ্নটোৰ সমাধানটো কেনেদৰে হ'ব কিন্তু বৰ্তমান সময়ত সেই ব্যৱস্থাটোক উদ্যোগিক মানে টেকনলজীয়ে ইমান এটা ইমান আগুৱাই লৈ গৈছে শিক্ষা ব্যৱস্থাটো যে আপুনি ঘৰতে বহি আপুনি মবাইলতে হওক বা আপুনি অনলাইন হওক বা ইউটিউবত হওক গগুলত হওক আপুনি যিকোনো এটা ৱেবচাইটত গৈ আপুনি ছাৰ্চ কৰি সেই প্ৰশ্নটোৰ সমাধান আপুনি ঘৰতে উলিয়াই ল'ব পাৰিব আৰু হৈছে কি আগতে আপোনাৰ মানে যদি কিবা কাৰণত স্কুল বন্ধও থাকিছিলে তেতিয়া আপুনি ধৰক গৰমৰ বন্ধটো হৈ গ'ল গৰমৰ বন্ধত আপুনি একমাহ স্কুল বন্ধ থাকিল আপুনি ঘৰত কোনো শিক্ষা ব্যৱস্থাটো মানে শিক্ষা গুৰুৰ ফালৰ পৰা নেপাইছিল কিন্তু বৰ্তমান ৰিচেণ্টলি যিটো আমাৰ অসমত বা গোটেই সমগ্ৰ ভাৰতত যি কৰোণা মহামাৰী হৈ গৈছিল সেই সময়টো আমাৰ কি হৈছিল গোটেই স্কুল ক্লাছবোৰ বন্ধ আছিল কিন্তু শিক্ষা ব্যৱস্থাটো টেকনলজী হোৱাৰ কাৰণে এটাই সুবিধা হ'ল যে আজি দুই তিনিমাহ যিহতু স্কুল বন্ধ আছিলে আৰু গোটেই ষ্টুডেণ্টবিলাকে ঘৰতে অনলাইন ক্লাছ কৰি তেওঁলোকে শিক্ষাটো শিক্ষা ব্যৱস্থাটোক তেওঁলোকে আগুৱাই লৈ গৈছিলে কাৰণ সেইটো এটা প্লাছ পইণ্ট শিক্ষা ব্যৱস্থাৰ কাৰণে গতিকে আৰু তাৰ উপৰিও হৈছে কি আগৰ দিনত স্কুলত ছাৰহঁতে যেতিয়া বৰ্ডত লিখিছিল চক পেঞ্চিলে লিখিছিল মুচিবৰ কাৰণে সেই বৰ্ডখনত আপোনাৰ ডাষ্টাৰ ব্যৱহাৰ কৰিছিল কিন্তু বৰ্তমান সময়ত কি হৈছে টেকনলজীৰ দিনত আপোনাৰ বৰ্ড হৈ গ'ল ইলেক্ট্ৰনিক আপোনাৰ ইলেক্ট্ৰনিক পেঞ্চিল আহি গ'ল আপোনাৰ ছুইচত গোটেই বৰ্ড মোচা যায় গতিকে শিক্ষা ব্যৱস্থাটো টেকনলজীয়ে মানে বহুত আগুৱাই লৈ গৈছে আৰু আশা কৰিছোঁ ভৱিষ্যতে ইয়াতকৈয়ো আৰু ভাল ভাল টেকনলজী আহিব আৰু আমাৰ শিক্ষা ব্যৱস্থাটো ইয়াতকৈ আৰু ভাল হ'ব গতিকে এটাই ক'ম যে আগৰ শিক্ষাৰ তুলনাত বৰ্তমানৰ শিক্ষা যিটো টেকনলজী ব্যৱস্থা সেইটো বহুত উন্নত হৈছে আৰু উন্নত হওক